দহৰ পৰা দহ লাখৰ ভিতৰত পাঁচটা সংখ্যা হৈছে বাসত্তৰ আঠসত্তৰ এশ পঁচপন্ন এক লাখ তেইছ হাজাৰ নশ আৰু পাঁচশ নিৰানব্বৈ